পাঁচ চাৰি দুহেজাৰ তিনি দুই এক দুহেজাৰ পাঁচ চাৰি পাঁচ দুহেজাৰ ছয় আঠ ছয় দুহেজাৰ ন দুই পাঁচ দুহেজাৰ বাৰ